ধৰি লওক এতিয়া কাপোৰ মোৰ ওচৰত থকা কাপোৰ এযোৰৰ দাম এহেজাৰ টকা মই তেওঁক পোন্ধৰশ টকা কৈ পানি মানুহৰ ওচৰত মানুহক পোন্ধৰশ টকা কৈ টেন পাৰ্চেন্ট ডিচকাউণ্ট দিওঁ

আৰু আপোনাৰ যোনেই আমাৰ ওচৰত বস্তুটো ল'বলৈ আহে কিনিবলৈ আহে তেওঁ উৎসাহ পায় যে মই ইয়াত অ'ফাৰ পাইছোঁ

দুটা বস্তুৰ মই একেলগে বিক্ৰী কৰি দিম ত' সেইটোততো মোৰ লাভ হৈ গ'ল কাৰণ একেলগে মোৰ বস্তু দুটা ছেল হৈ গৈছে

মই ভাবোঁ যে আপোনাৰ যদি দুটা দুটা বস্তু আপুনি ফিফটি পাৰ্চেণ্ট ডিছকাউণ্ট দিলে